হয় দাদা এইটো গুৱাহাটী উবেৰ হয় নে হয় মই আপোনালোকৰ তাৰ পৰাই সিদিনাখন দুদিনৰ আগত গাড়ী এখন ভাড়া কৰিছিলোঁ গুৱাহাটী চহৰখন সঠিকভাৱে পৰিভ্ৰমণ কৰিবৰ বাবে বিশেষকৈ মানে মই গুৱাহাটী চহৰখনলৈ ইমান অহা যোৱা কৰা নহয় সেইবাবে মই গুৱাহাটী চহৰখন ইমান ভালকৈ চিনি জানি নাপাওঁ তাৰ ঠাইবোৰ মই ভালকৈ নাজানো সেইবাবে মই গাড়ীখন ভাড়া কৰিছিলোঁ আছলতে মই ভয় খাই আছিলোঁ যে গাড়ীখন কেনেকুৱা হ'ব চালকজন কেনেকুৱা হ'ব চালকজনৰ ব্যৱহাৰ কেনেকুৱা হ'ব গাড়ীখনে মোৰ পৰা সঠিক মূল্য গ্ৰহণ কৰিবনে নকৰে বা মোক প্ৰলোভন দিব নেকি কিন্তু মই যি ভাবিছিলোঁ তাৰ সম্পূৰ্ণ পৃথক হ'ল কথাটো চালকজন অত্যন্ত নম্ৰ ব্যক্তি আছিল তেখেতৰ ব্যৱহাৰ অত্যন্ত ভাল আছিল তেখেতে যিদৰে মোক গোটেই গুৱাহাটী চহৰখন পৰিভ্ৰমণ কৰালে লগতে ইমান সুন্দৰ সুন্দৰ ঠাই মোক দেখুৱালে তাৰ বাবে তেখেতক মই অত্যন্ত ধন্যবাদ জ্ঞাপন কৰিছোঁ